বন দৰৱে বজাৰৰ পৰা কিনা দৰৱতকৈ কিছুমান বেমাৰত ভাল কাম কৰিব পাৰে বুলি মোৰ বিশ্বাস আছে কাৰণ বন দৰৱটো এইটো এটা প্ৰাকৃতিক ঔষধি ঔষধি দৰৱ এই দৰৱত কিছুমান অসুখ ভাল হয় যেনে জণ্ডিচ কাঁহ মহিলাৰ মাহেকীয়া হওঁতে পেট বিষ ফুহা পকোৱা ইত্যাদি বহুতো বেমাৰ ভাল কৰে বন দৰৱে জনডিচত আমি জনডিচ কাঁহ আৰু ফুহা পকোৱা এনেকুৱা দৰৱ গাঁৱলীয়া দৰৱ আমি নিজেই দিওঁ আৰু টনচিল হ'লেও এই দৰৱ আমি দিওঁ কিন্তু এই দৰৱবোৰৰ জোখ আছে এই দৰৱবোৰ যদি জোখতকৈ বেছি দি দিয়া হয় তেতিয়া উপকাৰতকৈ অপকাৰহে কৰিব হয়তো মানুহ এই অপকাৰে হয়তো মৃত্যু মুখতো পেলাব পাৰে তেনেকুৱা এটা প্ৰমাণ মই পাইছোঁ এজন মানুহক কিহৰ ঔক জনডিচ নে কেনেকুৱা কিবা ঔষধ দিছিলে তেওঁ ইমান বহুত বেছি হৈ গ'ল ঔষ সেই গাঁৱলীয়া ঔষধটো তেতিয়া তেওঁ কি হৈছিলে তেওঁ মৃত্যু মুখত পৰিছিলে তেজ বমি হয় কিন্তু এইটো সেইকাৰণে বহুত সাৱধান হ'ব লাগে যে এই দৰৱটো ইমানকণেই যথেষ্ট এটা জোখ থাকিব লাগে যিকোনো বস্তুৱে অধিক হ'লে বেয়াই দৰৱেই হওক বা খোৱা খাদ্য বস্তুৱেই হওক সকলোৱে বেয়া এই বন দৰৱবোৰ ভিতৰত তুলসী ৰস কাণত দিলে মানে কাণ কাণৰ বিষ হ'লে কাণত দিলে বিষত আৰাম পায় তাৰ পৰা বন দৰৱেই ধৰি লওক খুৰা গছৰ পাত অধিক গৰমত যদি তিয়াই থৈ পেলাই তাৰ পানীটো খাই দিয়ে নহয় সেই পানীখিনিও চৰ্বত হিচাপে কাম কৰে তুলসী ৰস ম মৌ এনেকুৱা জালুক আদা ৰস মিহলাই খালে কাঁহো ভাল কৰে এইবিলাক হৈছে বন দৰৱে মাহেকীয়া হ'লে পেট বিষতো এবিধ বন দৰৱ দিওঁ সেইটো এটা ঔষধি বন দৰৱে বন দৰৱত বহুতে উপশম পায় বুলি মই ভাবোঁ